অঁ হেল্ল' অ শুনচোন মই বিশাল মাৰ্কেটত মানে কাপোৰ এখন কিনিবলৈ গৈছিলোঁ তো তাতে গোটেইখন বিচাৰিলোঁ কিন্তু অঁ প্ৰথমতে ভাল কাপোৰ পোৱা নাছিলোঁ কিন্তু বেছিকে যেতিয়া বিচাৰিলোঁ শুনিছা নে অঁ যেতিয়া বেছিকে বিচাৰিলোঁ তেতিয়া কিন্তু বহুত ভাল কাপোৰ পালোঁ যদি সিহঁতি মোক মাৰ্কছ দিবলে কয় তেতিয়াহ'লে মই সেই কাপোৰৰ বাবে সিহঁতৰ যিটো কাপোৰৰ কোৱালিটিটোও ভাল গতিকে মই ফাইভ মাৰ্কছ সিহঁতক দিম ফাইভ ৰেংক দিম মানে সিহঁতক তো তই চাবিচোন বিচাৰি সিহঁতৰ মানে সেই কোৱালিটিটো কাপোৰ ভাল আছে তেনেকুৱা ব্ৰেণ্ডেড বস্তু আনে তই বিচাৰি চাবিচোন কেতিয়াবা খুচৰি পেলাই পাবি ভাল ভাল বস্তু আছে মোবাইলত বিচাৰিবি খালি অঁ ত' ৱেবচাইটটো চাই থাকিবি সদায় আপডেট আহিব ন'টিফিকেশ্যন আহিব চাই থাকিবি অঁ লেটেষ্ট মই যদি তোক পাৰোঁ লিংকটো দি দিম শুনিছ

অঁ মই বাৰু তোক মই হোৱাটছএপতে লিংকটো দিম তই সেই লিংকত গৈ সেইখিনি চাবি সিহঁতৰ মেইনকে কাপোৰৰ কোৱালিটি ভাল আৰু মই ফাইভ ব্ৰেণ্ডলৈকে সিহঁতক দিম মাৰ্কছ হিচাপত ঠিক আছে বাৰু তই চাবি দেই